অঁ কোৱা স্কুল গৈছিলোঁ অঁ নৱছাৰে কৈছিলে কথাটো অঁ অঁ তাকে কিহৰ ওপৰত কৰিলে ভাল হ'ব বাৰু এনভাইৰনমেণ্ট এনভাইৰনমেণ্টৰ ওপৰত কৰিলে বেয়া হ'ব জানোঁ অঁ অঁ আজি কওঁঁতে মানে কি তেনেকে বিশেষকে একো টপিক কৈ নিদিলে তোমালোকে যিটো টপিকে ভাল পোৱা সেইটো টপিকতে ল'ব পাৰা বুলি ক'লে তাৰপিছত তেতিয়া মই ছাৰক সুধছিলোঁ ছাৰ বোলো এনভাইৰণমেণ্টো কেনেকুৱা হ'ব এইটো ভালেই বোলে তাকে কিতাপ আনি আনি পঢ়িব লাগিব অলপ অঁ হেৰি কৰিবাচোন এই ছাৰ্চ কৰি চাবাচোন মইও চাম বাৰু অঁ কম্পিটিশ্যন কোন জেগাত হ'ব সেইটো কথা নক'লে কিন্তু কিন্তু বেছিদিন নাই

অঁ মোক তেনেকে নক'লে বাৰু মুঠতে দুইটা দুইটা নামটো ৰিকমেণ্ড কৰিছোঁ তোমালোক দুটাই কথা পাতি ল'বা আৰু বেছিদিন নাই বছিদিন নাই বুলি কৈছে মানে ছাৰৰ ওচৰত কিবা হেৰি অলপ আছে নোট অলপ আছে বোলে

অঁ অঁ ফোন এটা কৰি সুধিবাচোন কিবা হেৰি এইখিনি আছে বোলে তেওঁ আগৰ আগতে পঢ়া কিবা ৰিচাৰ্ছৰ টপিক এইখিনি হেৰি নোট এইখিনি আছে সেইখিনি ল'লে সেইখিনি ল'লে আমাৰ সুবিধা হ'ব আৰু এতিয়া মানে কি এনভাইৰনমেণ্টটো মই কেনেকে ল'ম বুলি ভাবিছোঁ ধৰা গছ গছনি বিলাক কমিয়েই গৈছে আমাৰ হ'ব প্ৰদূষণটো হৈছে গোটেই ৰাস্তা বনাবলে কিবা কিবি গোটেই গছেই কাটিছে মানুহৰ ঘৰ বনাবলে গছ কাটিছে এতিয়া আকৌ দীঘলি পুখুৰী পাৰত সেইখিনি কাটিলেই হেৰি কৰিছে অ অ সেইকাৰণে মানে কৈছো কি এনভাইৰণমেণ্টোৱে ভাল হ'ব নেকি অঁ মানুহবিলাকৰ এৱাৰনেছো অনা হ'ব গছ থাকিলে কি হয় নাথাকিলে কি হয় সেইবিলাক বুজাব পাৰিম তেতিয়া ও ও ঘৰতে আছা ঘৰতে ঘৰতে অঁ অঁ অঁ তালে যাব লাগিব অঁ চাৰহঁতক সুধি মেলি ভালকে দুইটা আজিতো লগ নাপালোৱেই দুইটা অ কাইলে সেই দুইজনে লগ হৈ পিনে তেতিয়া ছাৰহঁতক সুধিম ছাৰ ভালকে কৈ দিয়ক কথা আমি কোনটো কৰিলে ভাল হ'ব আমি টপিকটো কম আৰু এনভাইৰনমেন্টোৱে আমি বাছি লৈছোঁ বুলি ছাৰহঁতক কম আপোনালোকে আমাক হেল্প কৰি দিয়ক বুলি কম আৰু অঁ অ মানে কি প্ৰজেক্টটৰত শ্ব' কৰাব লাগিব শ্ব' ইমান ইমান সহজো নহয় বাৰু এটা প্ৰজেক্ট শ্ব' কৰা বা এটা প্ৰজেক্ট কৰা তাফ হ'ব অলপ আপোনাৰ দুইটা দুইটা বহি ভালকে কেইদিনমান কৰিলে পাৰিম চাগে নোৱাৰিম জানো পাৰিম ও ও ও ও

ছাৰহঁতে কৰিব মানে কি গোটেই স্কুলখনৰ ভিতৰত ধৰা আমাৰ দুটাকে ৰিকমেণ্ড কৰিছে গোটেই স্কুলখনৰ ভিতৰত ধৰা আমাৰ দুটাকে ৰিকমেণ্ড কৰিছে অ অঁ এইটো বেলেগে ল'ব পাৰে আক বেলেগ এটা হেৰিয়ত প্ৰগেমত ও

আৰু এটাটো হ'ল আৰু ভাবাচোন ভাবা এটা অঁ সেইটো সেইটো বেয়া নহয় সেইটো বেয়া নহয় তাতকে তাতকে আৰু এটা ভাল এটা আছে আমি যে আমি যে পলিথিন ব্যৱহাৰোঁ কৰো যে পলিথিনবিলাক ব্যৱহাৰ কৰি য'ত ত'ত প্লাষ্টিকৰ আৱৰ্জনাবিলাক পেলাই দিওঁ যে সেইটো পাছত মাটিটো বেয়া হৈ যায় আমাৰ অ সেইটো জ্বলাই দিলে জ্বলাই দিলে ধোঁৱাটোৱে আকৌ আমাৰ বায়ু প্ৰদূষণ কৰে সেইটো এটা টপিক ল'ব পাৰোঁ

তাকে কাইলে অকমান সোনকালে আহিবা স্কুললে অ অ অঁ দিয়া